অঁ দাদা অঁ মমো ঘৰত লাগিছেনে অঁ মই বিৰিয়ানী এক প্লেট অৰ্ডাৰ দিব বিচাৰিছিলোঁ কিমান সময় লাগিব বাৰু অঁ অঁ অঁ অঁ মোৰ এড্ৰেছটো লিখি লওক ধলা আহোম গাঁও এল পি স্কুলৰ মুখতে অঁ অঁ কিমান সময় লাগিব অঁ অঁ পালেহি মানে মোক ইয়াত এটা ফোন কৰি দিব অঁ